মই দুপৰীয়া ৰান্ধি ভালপাওঁ টেঙা শাক আৰু কিবা চবজি এনেই কিবাকিবি চবজি আৰু তাৰপিছত আৰু ৰাতি আমাৰ বেছি ভালকৈয়ে বনোৱা হয় কাৰণ মোৰ মানুহজনে ডিউটিপৰা আহি পাই তেতিয়া কেতিয়াবা চবজি ডাইল এনেকৈয়ে বনোৱা হয় লেছেৰা মাহৰ চবজি আৰু ভেণ্ডি ফ্ৰাই ডালি চাটনি এনেকুৱাই বনোৱা হয় আৰু কেতিয়াবা মাংস বনোৱা হয় কেতিয়াবা মাছ বনোৱা হয় মই মাংস মাছ দুয়োটাই বনাই বহুত ভালপাওঁ মাংস মানে মই এনেকৈয়ে বনাই ভালপাওঁ আনিলে ব্ৰয়লাৰ হওক যিকোনো মাংসই হওক তেতিয়া আৰু ড্ৰাই ফ্ৰাই কৰি তাৰপিছত মচলা ছচলা সানি অলপ ভাজি কমকৈ আলু দি সেইখন ভাজি মই বহুত ভালপাওঁ আৰু ডাইল বনাই দিওঁ নেমু থাকে কিবা চাটনি থাকে তাৰপিছত আকৌ মাছ কেতিয়াবা সৰিয়হ লগত বনাই দিয়া হয় সৰিয়হ বগা সৰিয়হ আৰু মৰিচা শাকৰ ঠাৰি ডাঙৰ মৰিচা মানে ঠাৰিৰ লগত বগা সৰিয়হ বিলাহী দুয়োটাই মিলাই ভাজি বনাওঁ আৰু ডাইলখন থাকেই সেনেকৈয়ে আমাৰ ৰাতি বেছি ভালকৈ বনোৱা হয় এই দুপৰীয়া সাজটো আমি মাক আৰু ল'ৰাটোহে থাকো যে সেইকাৰণে ভালকৈ বনোৱা নহয় কিন্তু মই ৰাতিপুৱা বনাওঁ আৰু ৰাতি ভালকৈ বনোৱা হয় ৰাতিপুৱা সেনেকৈয়ে টিফিন লৈ যায় টিফিনত দি পঠাওঁ কেতিয়াবা মাছ থাকে কেতিয়াবা চবজি আনে ডাইল মানে সেইবিলাক লেচেৰা ভাজি পাওঁ পটল আৰু কেতিয়াবা এনেকুৱা কৰোঁ হেৰি আনে কোমোৰা জালি সেইবোৰ বিলাহী দি ধুনীয়াকৈ ভাজি কৰোঁ ৰোকনী হেৰিয়ত মানে খিছ খিছকৈ কাটি ধুনীয়া এখন ভাজি বনাই দিওঁ ডাইল থাকে আৰু পটল ফ্ৰাই নহ'লে বেঙেনা ফ্ৰাই ভেণ্ডি ফ্ৰাই এনেকুৱা থাকে আৰু কেতিয়াবা ডাইলৰ চাটনি কৰি দিওঁ কেতিয়াবা বিলাহীয়ে কেঁচা চাটনি কৰোঁ চালাদ বনোৱা দৰে মানে বিলাহী তিঁয়হ আৰু বন্ধাকবি চালাদ সেনেকৈয়ে কৰি খাওঁ সেয়াই আৰু মই সেইখিনি খাই ভালে পাওঁ আৰু মোৰ মানে বেছি বনাই বেছি ইটো ভাল লাগে মাছ মাছ বহুত ভালপাওঁ মাছবোৰ অনা পিছত ড্ৰাই ফ্ৰাই কৰি লৈ যিকোনো মাছে খাই ভালপাওঁ বাৰু কিন্তু মানে তাতে বেছি ভালপাওঁ মিছা মাছ বা তোৰামাছ যদি আনে তেতিয়া ড্ৰাই ফ্ৰাই কৰি ল'ব সৰিয়হ দি খাই মোৰ বহুত ভালপাওঁ বনাই ভালপাওঁ সেনেকৈয়ে বনাওঁ কিন্তু আৰু কেতিয়াবা মাংসও আনে মাংস সেনেকৈয়ে বনাই দিওঁ ড্ৰাই ফ্ৰাই কৰি লওঁ তাৰপিছত আৰু ভালকৈ বনোৱা হয় আলু এটা দিওঁ মাংসত কিন্তু মাছত বাৰু আলু সেনেকৈ দি নাখাওঁ মাংসত খালি আলু দিওঁ তাৰপাছত ডাইল থাকেই আৰু সেয়াই